মোৰ ফেভৰেট খাদ্য হ'ল চিকেন পোলাও সেইটো মই ফাৰ্ষ্ট টাইম ডিব্ৰুগড়ত খাইছিলোঁ ডিব্ৰুগড়ত মোৰ পেহীয়ে বনাই আনিছিলে আৰু মোৰ পেহীৰ হাতৰ খাদ্য মই বহুতে ভাল পাওঁ মানে পেহীৰ হাতৰ কিবা চমক আছে মই বহুতে ভাল পাওঁ আৰু মোৰ ফেভৰেট হৈ গ'ল সেইদিনাখনৰপৰাই আৰু মোৰ আজিলৈকে ফেভৰেটে হৈ আছে চিকেন পোলাও আৰু মই ক'ৰবাত লং জাৰ্ণি গ'লেও হোটেলত সোমালেও চিকেন পোলাওৱে খাওঁ আৰু বেলেগ বস্তুও ভাল লাগে কিন্তু মোৰ চিকেন চিকেন পোলাওতকৈ বেছি একো বস্তু ভাল নালাগে মাই ফেভৰেট দিছ ইজ চিকেন পোলাও মই বহুতে ভাল পাওঁ